হেল্ল' শেৱালী কি কৰিছ অফিচৰ পৰা আহিলিনে ভাত খালিনে নাই ঘৰত আছনে অফিচৰপৰা আহি পোৱাহিয়েই নাই মই তোলে ইমান ফোন এটা কৰোঁ কৰোঁ বুলি ভাবি আছিলোঁ ফোন এটা কৰিব পৰা মনৰ দুখতে আছে মনটো বহুত দুখ গম পাৱনে কি কবি আৰু মই যিটো মতালৈ গ'লোঁ এইটো তেজ খোৱা মতা মই তাক ডিভৰ্চ দিলোঁ নহয় এতিয়া মই মাৰ ঘৰলৈ গুচি আহিলোঁ মাৰ ঘৰতে আছোঁ কান্দি কাটি মোৰ অৱস্থা নাই মই তোলৈ ফোন কৰা কাৰণটো কি গম পাইছনে তই মোক কিবা উপায় এটা দেচোন কেলৈ মই তাক দিভৰ্চ দিলোঁ আৰু মই তালৈ আৰু নাযাওঁ মই তাৰ লগত নাথাকোঁ আৰু ঐ মই নেটতো চাইছোঁ কি হ'ল গ'ম পাৱনে মই আগৰ ঘৰত দাস আছিলে এতিয়া আক তাৰ আকৌ উপাধিটো হাজৰিকা মোৰ হাজৰিকা দাস উপাধি দুটা এতিয়া মই তাক ডিভ'ৰ্চ দি গুচি আহিলোঁ যে মোৰ এই হাজৰিকাটো এতিয়া আঁতৰাবলগীয়া হ'ল মই নেটতো চাইছোঁ মই পৰা নাই তই যদি পাৰ মোক কিবা এটা সহায় কৰি দেচোন এইবোৰ মোবাইলৰ কিছুমান কাম মই একেবাৰে নাজানো তই জান বুলি মই কোৱা শুনিলো মই অনচাৰি প্ৰেমৰ লগতো যোগাযোগ ৰাখিছিলোঁ মই ক'লে নবৌ মই আপোনাক কামটো কৰি দিম কিন্তু দুদিনমানৰ লাহে লাহেহে কৰি দিম সেইটো কাৰণে তালৈও বাট চালোঁ সিও নাহিলে সেইটো কাৰণে মই তোৰলৈকে ফোন কৰিলোঁ তই ভাত পানী খালি নাই ভাত পানী খাই বৈ হ'লে মোলৈ ফোন এটা কৰিবিচোন হেৰি পাৰিলে মোক অকণমান সহায় কৰি দিবি নহ'লে আমাৰ ঘৰলৈ হ'লেও আহিবি আহি পেলাই কিবা পৰামৰ্শ এটা দিবি বা নবৌ এইটো এনেকৈ কৰিব লাগে তেনেকৈ কৰিব লাগে মোক অকণমান কৰি মেলি দিবিচোন দে আই তই আকৌ নাপাহৰিবি পাহৰিলে কিন্তু মই তোক বেয়া পাম মোৰ জীৱনৰ কাৰণে তোক আৰু নামাতো আৰু মই তোক নিজৰ ভণ্টি হিচাপে ব্যৱহাৰ কৰোঁ ভণ্টি বুলি ভাবোঁ দেই তই আকৌ আহিবি আকৌ মই এতিয়া ফোনটো ৰাখিছোঁ দেই